হেল্লো দাদা মই মাইহাঙৰ ৰেষ্টুৰেণ্টৰ এটা চিকেন চাও অৰ্ডাৰ দিছিলোঁ বৰ্তমান মই লখিমপুৰ গাৰ্লছ কলেজৰ গাৰ্লছ হোষ্টেলত আছো আপুনি আহি পোৱাত কিমান সময় লাগিব